হয় হয় অমৃত ছাৰ নেকি হয় ছাৰ আপুনি জেংৰাইমুখ মডেল হস্পিতেলতে আছে নহয় বৰ্তমান হয় হয় মানে মোৰ ভাইটি এজন মানে কি হেৰি এই স্কুলৰপৰা চাইকেল চলাই আহোঁতে এইটো ৰাস্তাত পৰিলে বৰ্তমান মানে হাতখন মানে চুৱেলিং আছে মানে উখহি গৈছে হয় আপোনালোক আপোনালোকৰ হস্পিতালত এই এ ক্সৰে ব্যৱস্থা হ'ব নহয় অঁ অঁ হয় হয় হয় অঁ হয় কি হস্পিতেল কি বন্ধ কৰিব হৈছে নেকি ছাৰ অঁ হয় হয় আপুনি থাকিব নহয় হয় হয় বাকী আপুনি চায় দিব সৰু ল'ৰা ন আকৌ কিবা কাৰণে প্লাষ্টাৰটো বেয়া হৈ গ'লে পিছত আকৌ বিষটো থাকি যায় হয় হয় হয় হয় আজিকালি নতুনকৈ মডেলখন হোৱাৰপৰা মই যোৱা নাছিলোঁ মানে কি পুৰণা চিভিলখন থাকোঁতে এবাৰ গৈছিলোঁ হয় হয় হয় ছাৰ কাইনল্লি আপোনাৰ তত্বাৱধানত এই ভাইটি ভাগৰ হাতৰ প্লাষ্টাৰটো কৰি দিব হা হয় হয়

হয় হয় জানো বাৰু হয় ছাৰ হ'ব দিয়ক ছাৰ থেংক ইউ হয় ছাৰ হয় হয় মই গৈছোঁ আৰু গাড়ী এখন নিজৰ

হ'ব দিয়ক ছাৰ

থেংক ইউ ছাৰ